ব্যৱসায় এটা কৰিবলৈ বহুত টকাৰ প্ৰয়োজন মই এখন দোকান দিব খুজিছোঁ দোকানখন দিবলৈ মোক এটুকুৰা জেগা লাগিব তাতে ঘৰটো নিৰ্মাণ কৰিব লাগিব বাঁহ কিনিব লাগিব তাঁৰ কিনিব লাগিব ৰছী কিনিব লাগিব টিংপাত কিনিব লাগিব আকৌ মিস্ত্ৰীক খৰছ দিব লাগিব ঘৰতো সম্পূৰ্ণ হোৱাৰ পিছত মই দোকানত মাল বস্তু ভৰাব লাগিব আলু ভৰাব লাগিব মিঠাতেল ভৰাব লাগিব দাইল তেলৰপৰা ধৰি সকলো এখন গেলামালৰ দোকানত যিমানখিনি বস্তু লাগে সকলোখিনি ভৰাব লাগিব তাতে মোৰ পইছা লাগিব তেতিয়াহে দোকনখন সম্পূৰ্ণ হ'ব খৰছ কৰিবলৈ টকাটো ক'ৰপৰা আহিব ঘৰত এটা মোটা অংকৰ পইছা জমা থাকিব লাগিব তেতিয়াহে এটা ব্যৱসায় কৰিবপৰা হ'ব